আমাৰ ধৰ্মটোৰ লগত মাহ প্ৰসাদ নাৰিকল অল আৰু মিঠৈ জড়িত হৈ আছে আৰু মিঠৈটো হৈছে আমাৰ এ এক বিশেষ ধৰণৰ খাদ্য কাৰণ মিঠৈ সহজতে সকলো দেশতে ব্যৱহাৰ কৰা নাহে মিঠৈ মিঠৈ বস্তুটো ও লাৰুৰ লগত জড়িত লাৰুৰ নিচিনা কিন্তু মিঠৈ আমি মি পিঠাগুড়ি খুন্দি গুড় দি সেই মুঠি ঠি এনেদৰে গোল কৰা হয় যাতে লাৰুৰ নিচিনা হয় কিন্তু সোৱাদটো লাৰুৰ নিচিনা নহয় বেলেগ হয় সেই মিঠৈভাগ আমি মাহ প্ৰসাদত ব্যৱহাৰ কৰোঁ আৰু প্ৰসাদৰ লগত প্ৰসাদৰ কাষত মিঠৈ আমি দান কৰোঁ আৰু সেই মিঠৈ আমি মাহ প্ৰসাদৰ লগত খোৱাৰ উপৰি আমি চাহ পানী খাওঁতেও বা অন্য ধৰণৰ খাদ্য খাওঁতেও আমি মিঠৈৰ লগত মিঠাই হিচাপে আমি ব্যৱহাৰ কৰি খাব পাৰোঁ মিঠৈ বস্তুটো হৈছে মিঠৈ বস্তুটো হৈছে পিঠাগুড়িৰে বনোৱা লাড়ু আৰু পিঠাগুড়িৰে বনোৱা হয় আৰু তাত গুড় দিয়া হয় সেইবাবে ইয়াৰ ৰংটো গ্ৰাঢ় ক'লা ৰঙৰ হয় আৰু মিঠৈ আমি চ সকলো দেশতে খাবলৈ নাপাওঁ কাৰণ মিঠৈ হৈছে অসমীয়া পৰম্পৰাৰ এ এক অন্যতম অন্যতম বস্তু তাৰোপৰি আমি কল কল ব্যৱহাৰ কৰোঁ আৰু মাহ প্ৰসাদৰ লগত নাৰিকল কুটি দিওঁ মাহ প্ৰসাদ মাহ প্ৰসাদ হৈছে এ এনে বস্তু য'ত য'ত সকলো দেশতে ব্যৱহাৰ কৰা নাযায় আৰু আমাৰ সকাম বা বিহু পাৰ্বণৰ উৎসৱ পাৰ্বণত বিহুৰ উৎসৱ পাৰ্বণত কাতি বিহুত মাহ প্ৰসাদ এক প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু কাতি বিহুৰ সময়তে অত আমি মাহ প্ৰসাদ ব্যৱহাৰ কৰোঁ কাতি বিহুত আমি সেৱা কৰোঁ আৰু সেৱা তুলসীৰ তলত মাহ প্ৰসাদ দিওঁ লগতে মাহ প্ৰসাদৰ লগত আমি মিঠৈয়ো ও দান কৰোঁ